মোৰ বাইকেৰে ভ্ৰমণ কৰা কৰিবলৈ মানে সোনকালে ভ্ৰমণ কৰিবলৈ বিচৰা ভাৰতত বহুত ঠাই আছে মানে সেইবোৰ ঠাই মানে মোৰ সপোন লিখীয়া মানে মই সেইবোৰ ঠাইত বাইকেৰে যাবলৈ বহুত মানে আগ্ৰহী মানে বহুত অপেক্ষা কৰি আছোঁ যেনে মানে আপোনাৰ মই এতিয়া লাডাখলৈ যাবলৈ মন আছে মোৰ কেদাৰনাথ যাবলৈ মন আছে বাইকেৰে এইবিলাকত মানে মোৰ সৰুৰ পৰা বহুতেই সপোন দেখি আহিছোঁ এইবিলাকলৈ মই বাইক লৈ যোৱা মানে মোৰ লগৰকে লগৰ কেইজনৰ লগত মই বাইকত মানে এনেকৈ দূৰলৈ ভাৰতৰ বিভিন্ন ঠাইত মানে ভ্ৰমণ কৰি বাইকেৰে মানে ভ্ৰমণ কৰিবলৈ বহুত মন আছে মই জীৱনত যদি সেইটো সপোন পূৰা কৰিব পাৰোঁ মানে মোৰ বহুত সুখী হ'ম বাকী মই আৰু বহুতো ঠাইত যাব মন আছে মানে আপোনাৰ যেনে আপোনাৰ ইণ্ডিয়া গে'ট ধৰক এনেকৈ মানে আপোনাৰ বহুতো ঠাইত গোটেই এই গোটেই ভাৰতখন ভ্ৰমণ কৰিব মন আছে মোৰ বাইকেৰে এনেকেই মানে আৰু প্ৰায় গোটেইখন ভাৰতেই মোৰ সপোনতে পৰে আৰু বাকী আৰু তেনেকৈ আছে বহুতো জেগা মই আজিলৈকে নাই যোৱা মানে আপোনাৰ ধৰক গুৱাহাটী কামাখ্যালৈকে মই বাইক লৈ নাই যোৱা গৈছোঁ কামাখ্যা মন্দিৰলৈ কিন্তু মোৰ বাইক লৈ যাবলৈও হেঁপাহ আছে মই আৰু আপোনাৰ মোৰ তেনেকৈ সপোন বুলিবলৈ আছে আপোনাৰ লগৰকেইজনৰ লগত মানে আপোনাৰ পাহাৰীয়া অঞ্চলত বহু মানে পাহাৰীয়া অঞ্চলত বহুত দূৰলৈ যাবলৈ মানে লগৰকেইজন লগত বাইকত ভ্ৰমণ কৰি মানে কিবা এটা ভাল লাগে আৰু আপোনাৰ ব বহুতো ঠাই আছে ক'বলৈতো শেষ নহয় ক'বলৈ গ'লে তেনেকৈ মানে বাইক চাইক ভালকৈ লৈ আপুনি চব সুবিধা কৰি ভাৰতখনত যাবলৈ মন আছে এবাৰ বাইক লৈ ভাল বাইক লৈ মানে আপোনাৰ তাজমহল চাবলৈ বা আপোনাৰ এনেকৈ শিৱসাগৰ চৰাইদেউ এনেকৈ যাবলৈ মন আছে পাহাৰীয়া অঞ্চলত বেছিকৈ যাবলৈ মন আছে পাহাৰত বাইক চাইক চলাই মেলি ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিবলৈ আৰু মই বাইকত ভ্ৰমণ কৰি বহুত ভাল পাওঁ ভাল লাগে লং ড্ৰাইভত গৈ বেছি ভাল লাগে একে ভাৰতৰ মোৰ এটা ডাঙৰ সপোন ভাৰতৰ মানে গোটেই ভাৰতখন বাইকেৰে ভ্ৰমণ কৰি শেষ কৰা ভাৰতৰ বিভিন্ন ঠাই গাঁও সকলোতে মোৰ বাইকেৰে ভ্ৰমণ কৰিবলৈ মন আছে সকলো জাতি জনজাতি চাই মেলি বাইকেৰে ভ্ৰমণ কৰি আহিবলৈ মন আছে আৰু তেনেকৈ ক'বলৈ নাই মোৰ মানে আশা আছে যে মই বাইকেৰে সেই ভ্ৰমণ কৰি ভাৰতখন শেষ কৰিম ভাৰতৰ মানে তেনেকৈ আৰু